আমাৰ গাঁৱৰ মানুহবোৰে প্ৰায়ে একত্ৰিত হৈ গাঁৱতে থকা ৰাজহুৱা বৰপুখুৰী এটাত মাছ ধৰিবলৈ যায় মই মাছ ধৰাত পাকৈত নহ'লেও মানুহবোৰৰ লগতে বহুত আগ্ৰহেৰে মাছ ধৰিবলৈ ওলাই যাওঁ সকলো মানুহে হাতত জাকৈ জুলুকী পল' জালুকণী জাল লৈ মাছ ধৰিবলৈ যায় মোৰ মাছ ধৰা সজুলি বুলি কওঁতে মোৰ এটা পল' আছে পল'টোকে লৈ তেওঁলোকৰ লগত ওলাই যাওঁ কিন্তু পলহেৰে মাছ ধৰিব মই ভালদৰে নাজানোঁ পানীত নামি পলহ চাবুৰিয়াই পলহত মাছ নাপালে পাৰলৈ উঠি বেছিকৈ মাছ মৰা মানুহবিলাকক এটা দুটা খুঁজি নিজৰ খালৈটোত ভৰাই খালৈ পূৰাবলৈ চেষ্টা কৰোঁ মাছ ধৰিবলৈ যাওঁ বুলি কওঁতে কেৱল মাত্ৰ মাছ ধৰাৰ হেপাহতেই যে যাওঁ সেইটো নহয় পুখুৰীৰ পাৰত থকা ঢেকীয়া কচু বুটলিও ভাল পাওঁ আৰু সেইবিলাক লৈ ঘৰলৈ উভতি আহিবলৈও ভাল লাগে মাছ মাৰিবলৈ যাওঁতে আমাৰ গাঁৱৰ মানুহবোৰে প্ৰায়ে খুঁচনিত তামোল কাটি লৈ যায় মাছ ধৰাৰ মাজে মাজে খুঁচনিৰ পৰা তামোল উলিয়াই তামোল খায় এনেকৈয়ে দিনটো মাছৰ তলিতে সকলোবোৰ মানুহে জাকৈ জুলুকীৰে মাছ ধৰি কটাওঁ মাছ ধৰাৰ সেই দিনটো বহুত মনত ৰৈ যায় পুনৰ আকৌ মানুহবিলাক দ্বিতীয়দিনা মাছ ধৰিবলৈ বুলি নোলালেওঁ নিজেই গৈ মাছ ধৰাৰ আগ্ৰহতে সকলোকে লগ ধৰি থাকোঁ কিন্তু নিজে ইমান ধৰিব নাজানোঁ তথাপিও মানুহবোৰৰ লগত পানীত নামি মাছ ধৰা বুলি ক'লে ভাল লাগে এনেকৈয়ে ধৰোঁ আৰু গাঁৱত মানুহবিলাকৰ লগত মাছ